আমি নগালেণ্ড ভালপাওঁ নগালেণ্ডত পাহাৰ বগাই ভালপাওঁ পাহাৰত কিমান ধুনীয়া ধুনীয়া গছ গছনি আছে সেয়া ভালপাওঁ তাৰপিছতে আকৌ নগাৰ লগত আমি খানা পিনা খাই ভালপাওঁ কেলৈ সিহঁতৰ খানাবোৰ আমাৰ নিচিনা নহয় সিহঁতি বইল বনায় বাছ টেঙা দি জলকীয়া দি গাহৰি বনায় তাৰপিছতে আকৌ বইল বনায় তাৰপিছতে হাঁহ বনায় বইল বনা বইল তাৰপাছত মাছ বনাই বইল আৰু নগা নাগিনীবোৰৰ লগত আমি কথা পাতিও খুব ভালপাওঁ তাৰপাছতে হেতি আমাকো ভাল পায় আৰু আমি যোৱাৰ লগে লগে আহিবিনা আহি বিনা বুলি কৈ পেলাইনি আমাক চাহ তামোল খুৱায় আৰু উশাহ ভান্দাৰী এইবোৰ জেগা আমি চাইছোঁ সেইবোৰ জেগা বৰ ধুনীয়া ধুনীয়া জেগা দৈয়াংখন চাইছোঁগে দৈয়াংখনো বৰ ধুনীয়া জেগা নগালেণ্ডৰ নগালেণ্ডত দৈয়াঙত চাবলৈ গৈছিলোঁ বৰ ডাঙৰ ডাঙৰ মাছ আছে তাত সেই মাছ আকৌ ধৰিব ব'ম দি নগাই ধৰে নগাই ব'ম দি ধৰিলে মানে আমি চাওঁ কেনেকৈ ব'ম দিছে পানী তলত ব'ম দিয়ে পানী তলত ব'ম দি নগাই ডাঙৰ ডাঙৰ মাছ ধৰে সৰু সৰু মৰা মাছবোৰ ছাইডত আহি মৰি মৰি থাকে সেইবোৰ চাওঁ তাৰপিছতে আৰু দৈয়াঙত এই কি কয় বোলে এবাৰ আমি গা ধুইছোঁ গা ধুই মেলি আহিছোঁ আহি পেলাইনি আকৌ নগাৰ ঘৰত আমি সোমাইছোঁ নগাৰ ঘৰত সোমাই পেলাইনি আমি ভাত পানী খাই বৈ লাহে ধীৰে আকৌ গাড়ীত উঠিছোঁ গাড়ীত উঠি আকৌ আহিছোঁ আহি আকৌ এঘৰ নগাত সোমালোহি সেইঘৰ নগাইও ক'লে আজিতো থাকিবি আজি থাকি কিনা কাইলেহে যাবি এনেকে কৈছে আমি তেতিয়া তাত থাকিছোঁ থাকি কৰি আকৌ তাতো আৰু ধুনীয়া ধুনীয়া একদম মাংস আনিছে গাহৰি মাংস আনিছে হাঁহ মাংস আনিছে কি খাবি মাছ খাবিনে মাংস খাবি এনেকৈ সুধিছে আমি তাত খাইছোঁ খাই কৰি আৰু লাহেকৈ আকৌ পিছদিনাখন আহিব ওলাইছোঁ আহিব ওলাওঁতে হেতি কৈছে বাছ টেঙা অলপমান লৈ যাবি না বাছ টেঙা অকণমান অলপমান দি পঠিয়াইছে সেয়া লৈ আহিছোঁ লৈ আহি তাৰপাছতে ঘৰ ঘৰলৈ আহিছোঁ ঘৰলৈ আহি কৰি তাৰপাছত আৰু যেনিবা ঘৰত আহি সোমাইছোঁহি আৰু তেতিয়া ঘৰত আহি সোমাওঁতে কৈছে ইমান দেৰি হ'লনে ইমান দেৰি হ'লনে বুলি কৈছে কালিৰপৰা যোৱা আজিহে আহিছ বুলি কৈছে আমি কৈছোঁ একদম অখাতে থাকি দৈয়াঙতে থাকিছোঁ দৈয়াঙত থাকি পেলাইনি তাত একদম কিমান ভাল ভাল বস্তু দয়াত দেখিছোঁ কিমান ডাঙৰ ডাঙৰ মাছ ধৰিছে ডাঙৰ ডাঙৰ বৰশী পেলাই তেতিয়া কৈছোঁ ঘৰত যে ইমান ডাঙৰ ডাঙৰ মাছ ধৰিছে আমি তাত মাছ চেৰাতি ভাত দৈয়াঙতে খাইছোঁ তাৰপৰা আহি থাকোঁতে আকৌ একজন নগাই পাইছে নগাই পাই পেলাইনি আমাক কৈছে আজি ইয়াতে আজি আমাৰ ইয়াত থাকিবি একটা ডাঙৰ মাছ আনিছোঁ খাবি বুলি কৈছে আমি থাকিছে দেই অঁ মই তাকে তেনেকৈ কৈছোঁ আৰু কৈ কেনে আৰু হেৰি কৰিছোঁ কৰি পেলানি ঘৰ পাইছোঁহি আৰু ঘৰ পাই আৰু তাৰপাছত সোমাইছোঁহি